অঁ হয় বাইদেউ মই হেৰি মোৰ ছোৱালীজনী আপোনালোকৰ স্কুলতে পঢ়ে অঁ মই অফিচৰ কামত অলপ দেৰি হ'ব এফালে আহিলোঁ অঁ ছোৱালীজনী আপোনালোকৰ তাতে থৈ দিব পাৰিব নেকি চকীদাৰজনৰ ওচৰতে মই চ মই অফিচৰ কামত মানে এফালে আহিব লগা হ'ল সেইটো কাৰণে মানে ছোৱালীজনী এতিয়া ক্লাছৰ পৰা আনিবগৈ নোৱাৰিম তাই ক্লাছ যদি ছুটি হ'ল আপুনি চকীদাৰজনৰ ওচৰতে থৈ দিয়ক আৰু পাৰিলে অলপ পিছতে মই গৈ তাইক লৈ আনিমগৈ অঁ ঠিক আছে তেন্তে দিয়ক মই হেৰি ক'লে অ কি অফিচৰ পৰা আহিপিনি আপোনালোকৰ ছোৱালীজনী লৈ আনিমগৈ ঠিক আছে হ'ব দিয়ক